তোমাৰ ভাল লগা উৎসৱৰ বিষয়ে কোৱা মোৰ ভাল লগা উৎসৱ বুলি ক'লে মই প্ৰথমে বিহুৱে ধৰিম কাৰণ আমাৰ বিহুৰ আমাৰ বি বাপতি সাহন বিহু বুলি ক'লে আমিতো ৰ'বই নোৱাৰোঁ গতিকে মই প্ৰথমে বিহু বুলি ক'ম আমাৰ বিহু তিনিটা বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু ব'হাগ বিহুক ৰঙালী বুলি কয় মাঘৰ বিহুক ভোগালী আৰু কাতি বিহুক কঙালী বুলি কয় মই প্ৰথমে বহাগ বিষয়তো বিষয়ে বহাগ বিউৰ বিহুৰ বিষয়টোতো অকণমান বহলাই দিছোঁ বহাগ বিহু আচলতে প্ৰথম আমাৰ এপ্ৰিলৰ তেৰ তাৰিখে উৰুকা হয় আৰু চৈধ্য তাৰিখে বিহু হিচাপে মানে গৰু বিহু হিচাপে চৈধ্য তাৰিখে আমি পালন কৰোঁ গৰু বিহু দিনা আমি প্ৰথমে গৰুক গা ধুৱাবলৈ হালধি মাটিমাহ এনেকুৱা পিচি আমি গৰু গা ধুৱাবলৈ যাওঁ তাত বেঙেনা হালধি ঢেকীয়া আৰু লাও তেনেকৈ আমি চাক শিঙিব লাগে আৰু যি মানে গৰুবিলাকো মাৰিব লাগে তেনেকাবিলাকে যাতে গৰুবিলাকৰ বেমাৰ নহয় বা তেনেকুৱা নহয় সেইটো কাৰণে তেনেকৈ কৰা হয় আৰু তাৰ গৰু বিহুৰ পিছত পোন্ধৰ তাৰিখে মানুহ বিহু হিচাপে পালন কৰা হয় সেই মানৱ বিহুৰ দিনাখন অ জ্যেষ্ঠজনক সন্মান কৰা হয় মানে আমাৰ সৰু যোনবিলাক সৰু আছে জ্যেষ্ঠজনক শৰণ লোৱা হয় শৰণত চৰণ লোৱা হয় আৰু নতুন কাপোৰ পিন্ধা হয় খেল খেলা হয় কণী কণী যুঁজ বুলি কয় সেইদিনাখন আৰু কণী যুঁজ হয় আমাৰ এইফালে তাৰপিছত পিঠা পনা খোৱা হয় ঘিলাপিঠা বনোৱা হয় জলপান খোৱা হয় বিভিন্ন ধৰণৰ পিঠা বনোৱা হয় তেনেকৈ বহাগ বিহুটো পালন কৰা হয় আৰু তাৰপিছত আহি পাব আপোনাৰ মাঘৰ বিহু মাঘৰ বিহুটো ধান কাাটি শেষ হৈ মেলি পালন কৰা হয় মাঘৰ বিহুত আচলতে মেজি জ্বলোৱা হয় মাঘৰ বিহুত মেজি জ্বলোৱা হয় আচলতে মাঘ বিহুক আমি

আলু কচু খোৱা হয় আলু কচু কাঠ আলু আৰু মৰা আলু বিভিন্ন ধৰণৰ আলু খোৱা হয় তিলপিঠা বনোৱা হয় তাতে জলপান খোৱা হয় আৰু সেইদিনাখন জুইক পূজা কৰা হয় জুই জ্বলা মেজি জ্বলা হয় যিহেতু সেইদিনাখন মেজি হ'ল মেজি জুই হ'ল সেইদিনাখন পূৰা ৰজা আৰু জুই আমি জুইক পূজা কৰা হয় তেনেকৈ কাতি বিহু কাতি বিহু মানে চাকি জ্বলোৱা হয় কাতি বিহুত চাকি জ্বলোৱা হয় কলগছ গৰা হয় লাইট জ্বলোৱা হয় তেনেকৈ আৰু আমাৰ বিহু আমাৰ বাপতি সাহন আমি অসমত তিনিটা বিহু পালন কৰা হয় এই তিনিটা বিহু অবিহনে অসম অ আধৰুৱা এই বিহুকেইটাই আমাৰ অ জাতিৰ বাবে জাতিৰ স্বৰূপ জাতিৰস্বৰূপ হয় তেনেকৈ বিহু পালন কৰা হয় আচলতে আমাৰ ইয়াকে ক'লোঁ